এই আমাৰ অঞ্চলটোত বহুত জাতি জনজাতিয়ে বাস কৰে যেনেকৈ আমাৰ অসমীয়া গাৰো কছাৰী নেপালী আৰু কাৰ্বি তাৰপিছত মিচিং এইবিলাক মানুহ বাস কৰে ইয়াত এতিয়া ইমান হেৰি নাই চব জাতি বাস কৰে যেতিয়া এতিয়া সম্প্ৰদায় বুলিবলৈ কোনটো প্ৰাধান্য দিয়ে আমাৰ অসমীয়া মানুহটো বিহু যেনে বিহু আমাৰ তিনিটা বহাগ বিহু কাতি বিহু মাঘৰ বিহু এইকেইটা আমাক পিঠা পনা সেইয়াই বেছিকৈ প্ৰাধান্য দিয়ে আৰু সেইটোৱে গাৰো বিলাকৰ যেনিবা সিহঁতৰ বেলেগ ধৰ্ম ধৰ্মৰ হেৰি বেলেগ কিন্তু থাকে আমাৰ সমা সমাজ পাতিয়েই থাকোঁ আমি গোটেই সোপা দুঘৰ যেনিবা অসমীয়া এঘৰ বেলেগ জাতি এনেকৈ সেই হিচাপে থাকোঁ তেনেকুৱা টাইপ আমি আৰু নেপালীও আছে তাত মিচিং আছে তাৰপিছত কছাৰী কাৰ্বি তাৰপিছত এইপিনে বটিয়ামাৰি বুলি কোৱা জাগা এডখৰ আছে তাতে আছে নেপালী অসমীয়া মানুহ আছে ওচৰে পাঁজৰে নেপালী আছে আৰু এইফালে আমাৰ কৈবৰ্ত্য মানুহ আছে তেনেকুৱা ধৰণৰ